অঁ এইটো ক'ত লাগিছে অঁ চৰাইবাহী অঁ অঁ মই মোৰ ঘৰত এক বিশেষ সকামৰ বাবে মই কিছুমান বস্তু অলপ আপোনাৰ দোকানৰ পৰা আনিবলে বিচাৰিছোঁ মানে যিখিনি সকামত প্ৰয়োজনীয় সামগ্ৰী আৰু আপোনালোকৰ তাত সকলোবোৰ সামগ্ৰী উপলব্ধ হয়নে অঁ কি কি লাগে মানে মই প্ৰয়োজনীয় সামগ্ৰীখিনি এখন লিষ্ট বনাই থৈছোঁ সেই লিষ্টখন আপোনাক হোৱাটচাপতে ফটো মাৰি দি দিম অঁ অঁ আপোনালোকৰ তাত ডেলিভাৰী ব্যৱস্থাটো আছেনে হোম ডেলিভাৰী ব্যৱস্থাটো আছেনে হয় ইয়াৰ গতিকে আপুনি যথা সময়ত মানে এই ডেলিভাৰীটো দিব পাৰিবনে ডেলিভাৰী কৰিব পাৰিবনে ঠিক আছে অঁ অঁ ঠিক আছে মই তেতিয়াহ'লে হেই লিষ্টখন ফটো মাৰি হোৱাটচাপতে দি দিম আপুনি হেই অনুসৰি পেকিং কৰি দিলেই হ'ব ঠিক আছে দিয়ক হ'ব